কলয়া গংগাত কলৰ বাকলি খাই পেলাই দিয়াৰ পিছত যিটো মানে এটা পুখুৰীৰ নিচিনা আৱিৰ্ভাৱ হ'ল সেই আৱিৰ্ভাৱ হোৱা পুখুৰীটোৱে কলয়া গংগা নামেৰে জনাজাত সেয়ে মন্দিৰত মানে বহুত তপ আছে আৰু বহুত ঠাইৰ পৰা মানুহ আহি তাতে মানে সেৱা কৰে আৰু বিশেষকৈ ব মাঘ বিহুৰ সময়ত যেতিয়া প্ৰথম দোমাহীৰ দিনা এক তাৰিখ মাঘৰ এক তাৰিখে কলয়া গংগাত মানে বিভিন্ন ধৰণৰ বিভিন্ন মহিলাসকল আহি মহিলাসকল আহি তাতে মানে সেৱা লয় আয়তীসকলে কিবা এটা মানে সেৱাত আশীৰ্বাদ বিশেষভাৱে আশীৰ্বাদ দিয়ে যি মহিলাৰ বিয়াৰ কেবাদিনো বছৰৰ পিছতো ল'ৰা ছোৱালী নহয় তেতিয়া মানে এই কলয়া টোপত টোপ বুলি কয় কলয়া টোপত মানে সেৱা লয় বিশেষকৈ এই মাঘৰ এক তাৰিখটো তাৰমানে ঘাট সেৱা বুলি কয় ঘাট সেৱা তাতে আয়তীসকলে চাৰিওফালে বহি চেনি গুৰ দি মানে হেৰি কৰে আৰু নিৰ্মালি হিচাপে দিয়ে অকলে গ্ৰহণ কৰে আৰু বিশেষভাৱে আশীৰ্বাদ দিয়ে কিবা এটা মনেদি ভাবি তেওঁলোকে সেৱা লয় আৰু আই আইসকলে তাতে মানে যিগৰাকী মনৰ বাঞ্চা পূৰণ কৰাৰ কাৰণে সেৱা কৰে সেইবিলাকক মানে আশীৰ্বাদ দি আশীৰ্বাদ দিয়ে আৰু ভাল হোৱাৰ কাৰণে মনৰ আশা পূৰণ কৰিবলৈ আশীৰ্বাদ দিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় লগতে আমাৰ ওচৰ চুবুৰীয়া বহুত বৰপেটা সত্ৰ নগৰী বুলি কয় সত্ৰ নগৰী হিচাপে আমাৰ বৰপেটাৰ মেইন কীৰ্তনঘৰ মানে নহাটীৰ ওচৰতে আছে সেই কীৰ্তন মেইন কীৰ্তন ঘৰটোৰ চাৰিওফালে এই হেৰি আছে বাটঘৰা চাৰিওফালে চাৰিওখন হাটীত বাটঘৰা বাটচ'ৰা বুলি কয় বাটচ'ৰা চাৰিওখন হাটীত আছে দক্ষিণহাটী বৰহাটী নহাটী এনেকে চাৰিওফালে আৰু পিছফালৰ এখন দংপুৰহাটী এনেকৈ চাৰিওফালে চাৰিটা বাটঘৰা আছে বাটচ'ৰা তাতে মেইন কীৰ্তনঘৰৰ দালানৰ সন্মুখত মানে কাতি মাহত বীৰনাম ধৰা হয় আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান তাতে বৰপেটাৰ লগতে আমাৰ সুন্দৰদিয়া অঞ্চলৰ কীৰ্তনঘৰতো মাহভেদে ব বছৰটোত তাৰমানে প্ৰতিটো হেৰিতে বিহুৰ সময়তো বহুত অনুষ্ঠান ব বিহু পালন কৰা হয় বহাগ বিহু কাতি বিহু মাঘ বিহু তিনিওটা বিহুৱেই জাক জমকতাৰে পালন কৰা হয় মাঘ বিহুত সকলোৱে ৰাতিপুৱাতে গা পা ধুই মেজিত জুই দি কীৰ্তনঘৰত সেৱা জনো জনায় সেৱা কৰি তাতে না নাম প্ৰসংগ কৰে গোটেই সকলো কীৰ্ বৰপেটা অঞ্চলৰ প্ৰায় প্ৰায় সকলো কী কীৰ্তনঘৰতে তাৰমানে চৈধ্য প্ৰসঙ্গ হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ প্ৰসঙ্গ চলে তাৰ ভিতৰত মাজতে ভাগৱত পাঠ হয় আৰু ধৰ্ম মাহ হিচাপে ভাদ মাহ কাতি মাহত বিশেষভাৱে কেতিয়াবা এসপ্তাহ ধৰি বা এমাহ জুৰি গোটেই ভাগৱতখন মানে পাঠ কৰে আৰু তাতে ভক্তসকলে মানে লগ হৈ মানে শুনাৰ সুবিধা হয় আৰু গোটেই তাৰপাছত বৰপেটাত বিশেষভাৱে বৰপেটাৰ দৌল উৎসৱটো বহুত ডাঙৰকৈ হয় বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ভক্তসকল আহি সমাগত হয় মানে লা ক'ব গ'লে তাত লাখ লাখ মানুহ হোৱা বুলি ক'লেও মানে ভুল কোৱা নহয় আৰু কাৰণ দৌল উৎসৱটো বহুত ডাঙৰ হয় মানে গোটেই সৰ দেশৰ ভিতৰতে মানে বহুত ডাঙৰ অনুষ্ঠান বৰপেটাত সেইটো দৌল অনুষ্ঠানটো দৌল যাত্ৰা এই দৌলৰ সময়ত কেতিয়াবা দৌলটো পৰে ফাগুণ মাহত ফাগুণ মাহত হোৱা দেউলটো মানে ডেকা দেউল বুলি কয় সেই দেউলটো কেতিয়াবা চাৰি দিনো পৰে তিনি দিনো পৰে কিন্তু চৈতৰ মাহত একবাৰ হয় একবাৰ যদি ফাগুণত হ'ল নেক্সট বছৰত আৰু ফা দেউচ ফ চৈতত হ'ব চৈতত তিনি তিনিদিন হয় তিনিদিন হোৱা দেউলটো বুঢ়া দেউল বুলি কয় সেই দেউলৰ সময়ত মানে ফাকুৰে গোটেই ফাকুৰে ৰং খেলে ফাকু আবিৰ বুলি কয় ফাকুটো বিভিন্ন ৰঙৰ ফাকু আনি হেৰি কৰে বহুত ৰং তামাচা কৰি ভকতসকলেও হোলী গায় আৰু ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে ৰং আনন্দত মতলীয়া হৈ হোলীৰ হোলীৰ গাই বহুত আনন্দ উল্লাসত নাচি বাগি ফুৰে আৰু বিভিন্ন ঠাইৰ পৰা ভকতসকল আহি বহুত মানে ভাল অনুভৱ কৰে এটা তেওঁলোকে লগতে আমাৰ বৰপেটা অঞ্চলত ওচৰ চুবুৰীয়া হিচাপে বাৰাদি সত্ৰ পাটবাউসী সত্ৰ আমা দামোদৰদেৱৰ সত্ৰ পাটবাউসীত দামোদৰদেৱৰ সত্ৰ আছে শংকৰদেৱৰ সত্ৰ আছে দুখন আছে তাতে বাৰাদিত আছে মাধৱদেৱৰ সত্ৰ দামোদৰদেৱৰ সত্ৰ বাৰাদি পাটবাউসী তাৰপিছত ইফালে আমাৰ সুন্দৰীয়াতো দুখন আছে আৰু ওচৰ চুবুৰীয়াত গৰখীয়া গোঁসাই থান আছে সৰভোগত আমাৰ ইয়াৰ পৰা প্ৰায় পঞ্চাছ ষাঠি কিলোমিটাৰ নিলগত সৰভোগ অঞ্চলত গৰখীয়া গোঁসাই থান আছে এনেকৈ সকলোৱে ধৰ্মীয় অনুষ্ঠানত ধৰ্ একে এনাজৰীৰে একেডাল এনাজৰীৰে সংস্কৃতিৰ একেডাল এনাজৰীৰে বান্ধ খাই থাকে সকলোৱে ভগৱানক প্ৰাৰ্থনা জনাই আশীৰ্বাদ লয় সকলোৰে মংগল কামনা কৰে